কৃষকসকল সকলে সাধাৰণতে কৃষিকাৰ্যৰ লগতে তেওঁলোকে বিভিন্ন ধৰণৰ বেপাৰ বাণিজ্য কৰিব বিচাৰে কিয়নো কৃষকসকলে কৃষিৰ ক্ষে কৃষিৰ ক্ষেত্ৰত তেওঁলোকে যিখিনি মানে খেতি কৰি যিবিলাক বস্তু তেওঁলোকে উৎপাদন কৰে সেই উৎপাদনৰ ফল তেওঁলোকে সম্পূৰ্ণৰূপে ভোগ কৰিব নাপায় কিয়নো যি ব্যৱসায়িক দিশ আছে সেই দিশত কৃষিকাৰ্যৰ পৰা উৎপাদন হোৱা ফচলসমূহ তেওঁলোকে কম মূল্যত তেওঁলোকে বজাৰলৈ উলিয়াবলৈ উলিয়াই পঠিয়াবলগীয়া হয় সেয়েহে তেওঁলোকে চিন্তা কৰে যে সেই কৃষিৰ যিবিলাক শস্য উৎপাদন হয় সেই উৎপাদন হোৱা শস্যবোৰ বজাৰলৈ নিজেই নিব পাৰিলে তাৰ সম্পূৰ্ণ লাভাংশ মোটা মুটিকৈ তেওঁ নিজৰ পকেটত থাকে গতিকে তেওঁলোকে সেই ক্ষেত্ৰত যথেষ্ট পছন্দ কৰে যদিও কৃষি কৃষিকাৰ্যৰ লগত জড়িত থকাৰ বাবে তেওঁলোকে যাব নোৱাৰে যাৰ ফলত যি বিক্ৰেতা থাকে বিক্ৰেতাসকলে খুব কম মূল্যত সেই তেওঁলোকৰ প পৰা উৎপাদন হোৱা শস্যবোৰ বজাৰলৈ লৈ যায় তাৰ উপৰিও যিবিলাক কৃষি কৃষিৰ ফাৰ্ম থাকে ফাৰ্মত তেওঁলোকে খেতি কৰোঁতে যিবিলাক ৰাসায়নিক সাৰ কীটনাশক পচন সাৰ জৈৱিক সাৰ সকলোবোৰ যেতিয়া ক্ৰয় কৰিবলগীয়া হয় তাক যথেষ্টখিনি খৰচাৰ কথা আহি পৰে তেওঁলোকে সেই খৰচ বহন কৰাৰ পাছত যেতিয়া সেই বস্তুবোৰ বাহিৰলৈ উলিয়াই দিয়া হয় খুব কম সংখ্যক কৃষকৰ লাভ থাকে গতিকে তেওঁলোকে সেই দিশত তেওঁলোকে নিজেই ব্যৱসায় কৰিব বিচাৰে যেতিয়া এজন কৃষকৰ তেওঁ শস্য উৎপাদন কৰাৰ যিবোৰ ফচল থাকে সেই ফচলৰ উচিত মূল্য নাপায় নোপোৱাৰ বাবে তেওঁ ঘৰখন চলিবলৈ অসুবিধা হোৱাৰ বাবে তেওঁলোকেই তেওঁলোকৰ মনত বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়া কৰে যাৰ ফলত তেওঁলোকে ব্যৱসায়ৰ দিশত তেওঁলোক লোকৰ নিজে আগবাঢ়ি যাবলৈ প্ৰস্তুত হয় ঠিক তেনেদৰে আজি মৎস্য ফাৰ্মে হওক বা গৰু ছাগলীৰ ফাৰ্ম বা খেতি দিশৰ ফাৰ্ম সকলোবিলাক তেওঁলোকৰ বৰ্তমান সময়ত দেখা গৈছে যে তেওঁলোকে নিজেই খেতি কৃষিকাৰ্যত উৎপাদন কৰা ফচলসমূহ বজাৰলৈ নিজে লৈ যোৱা দেখা গৈছে